অসমখন যিহেতু বিভিন্ন জাতি জনগোষ্ঠৰ মিলন ভূমি সেই কাৰণে অসমৰ প্ৰায়বোৰ অঞ্চলতে জনগোষ্ঠীয় জনগোষ্ঠীয় সাংস্কৃতিক পাৰ্থক্যসমূহ পৰিলক্ষিত হয় তেওঁলোকৰ ৰীতি নীতি আচাৰ অনুষ্ঠান সাজ পাৰ খাদ্যাভাস সকলোতে পাৰ্থক্য পৰিলক্ষিত হোৱা দেখা যায়